কাঁহ পিতল বা তামৰ বাচন হ'লে এবিধ পাউদাৰ পায় আমি দোকানৰ পৰা কিনি লৈ আহোঁ সেই পাউদাৰেৰে যদি বাচনখিনি ধোঁৱা হয় বৰ চিক্চিকিয়া হৈ উঠে উজ্জ্বল হৈ উঠে সাধাৰণতে ষ্টিলৰ বাচন যিবোৰ দৈনন্দিন খোৱা কাৰ্যত ব্যৱহাৰ কৰা হয় সেইখিনি আমি ভিমবাৰেৰে বা এই জাতীয় পাউদাৰ বা চাবোনেৰে ধুওঁ আৰুনো কি আৰু আগতে কাঁহৰ বাচনবিলাক ছাইৰে মানে খৰি জ্বলাই পোৱা যিবোৰ ছাই সেই ছাইৰে মজা হৈছিল বিশেষকৈ একো নাই কিচ কেতিয়াবা বাচন ধোৱা পাউদাৰ যদি নাথাকে বা চাবোন নাথাকে তেতিয়া কেতিয়াবা চাৰ্ফেৰেও ধোৱা হয় বা কাপোৰ ধোৱা চাবোনেৰেও ধোৱা হয় মুঠতে বাচনখিনি চাফা হ'ব লাগে আৰু বেছি তেল তেল হৈ থাকিলে নেমু দিলে কিন্তু তেল তেলীয়া ভাবটো গুছি যায়গৈ